আমাৰ অঞ্চলত বিশেষকৈ গৰৈ পুঠি মোৱা কাৱৈ মাগুৰ শিঙিৰ এইবিলাক এইখিনি মাছেই বেছিকৈ পোৱা যায় তাৰ উপৰি আপোনাৰ ফিছাৰি মাছ ৰৌ বাহু মেৰিকা চিতল এইখিনি মাছৰ ইয়াৰ ভিতৰত চাহিদা থকা ভিতৰত আপোনাৰ চিতল মাছ কাৱৈ মাছ মাগুৰ মাছ শিঙি মাছ বৰালি মাছ এইবিলাকৰ চাহিদা আছে আৰু বেছিকৈ ইয়াত পোৱা যায় আপোনাৰ শ'ল মাছ গৰৈ মাছ কাৱৈ মাছ মোৱা মাছ কুঁহি মাছ এইখিনি মাছ পোৱা যায় ইয়াতে দাম যিখিনি চাহিদা আছে হেইখিনিৰ ভিতৰত চিতল মাছৰ চাহিদা আছে ইয়াৰ আপোনাৰ কেজি আপোনাৰ নশৰ পৰা হাজাৰ টকাৰ ভিতৰত আহে আৰু যিখিনি আপোনাৰ কাৱৈ মাছ আহে চাৰিশ টকা কেজি আৰু মাগুৰ মাছৰ ছশ টকা আৰু সাতশ টকাৰ ভিতৰত মাগুৰ মাছৰ কেজি